অঁ কৌ দে অঁ অঁ

অঁ অঁ হয় দেই অঁ কি

দে দে অঁ হ'ব দে

কামে নহ'ল

অঁ নকৰে অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ এতিয়া হয় দে

হা গমে নাপায়

হয় হয় আৰু এইয়া অসুখ বিসুখ হ'লেও নিব দিগদাৰ না হ'ব দে আমি যাম দে দছ বাৰজনমান লগ হৈ যায় দৰখাস্তখন দি আহিম

অঁ অঁ ক'বা লাগিব নহয় এই লাগে লাগে

মানুহ নাই অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ হ'ব

হ'ব দে হ'ব দে অঁ হয়